খাদ্যৰ ক্ষেত্ৰত আমাৰ অসমখন খাদ্যৰ বাবে চহকী কিয়নো আমাৰ ইয়াত বিভিন্ন ধৰণৰ খাদ্য পোৱা যায় আমাৰ অসমত বিভিন্ন ধৰণৰ খাদ্য যেনে পিঠা পনা সকলোবোৰ আমাৰ অসমত পোৱা যায় আৰু পৰ্যটনসকলৰ আকৰ্ষিত বহুখিনি হৈছে যেনেকৈ পিঠা পনা চাউল চিৰা ইত্যাদি আমাৰ অসমত আটাইতকৈ বেছি জনপ্ৰিয়তা পোৱা এটা বস্তু হৈছে সেই বস্তুটো হৈছে তামোল পাণ তামোল পাণ তামোল পাণটো অসমৰ বিভিন্ন প্ৰান্ততে ব্যৱহাৰ কৰা হয় তামোল পাণৰ অবিহনে তামোল পাণৰ অবিহনে কিবা এটা নিমন্ত্ৰণ বা মাননি বা কোনো এজনৰ ওচৰত নিজৰ কিবা চিকিৎসা কৰাৰ আগত সেই তামোল পাণ দি যদি তেওঁলোকে মান ধৰে সেই তামোল পাণ দি মান ধৰাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আঁতৰত থাকে বুলি তেওঁলোকে বিশ্বাস কৰে আৰু তামোল পাণটো আমাৰ অসমৰ বিখ্যাত খাদ্যত পৰে কাৰণ খোৱাৰ আগত খোৱাৰ পাছত কোনোবা অতিথি আহিলে তামোল পাণটো আগবঢ়াই দিয়াতো আমাৰ অসমীয়া নিয়ম আৰু অসমীয়া নিয়মত বহুত বহুত বে বহুত বেলেগ বেলেগ ধৰ ধৰণৰ বস্তু পৰে যেনেধৰণে আমাৰ অসমত খাদ্যৰ লগতে অঁ সকলোৱে জানে যে আমাৰ অসমখন মুগা মেখেলা চাদৰৰ বাবে বিখ্য়াত আৰু লগতে আমাৰ অসমত বিহু হয় যেনেধৰণে মাঘ বিহু কাতি বিহু বহাগ বিহু বহাগ বিহু আচলতে বহাগ বিহু বেছি জনপ্ৰিয়তা লাভ কৰে কাৰণ বহাগ বিহু আমি সাতটা বিহুত ভাগ কৰে যেনেকৈ মানুহ বিহু গৰু বিহু অঁ চেৰা বিহু তেনেকৈ বহুত কেইটা ভাগত ভাগ কৰে আৰু তেওঁলোকে মানুহ বিহু যেতিয়া হয় তেতিয়া তেওঁলোকে ৰাতিপুৱা জলপান বনায় জলপানত বেলেগ একো নাথাকে জলপানত থাকে দৈ চিৰা গুড় সেই দৈ চিৰা গুড়টো বহুতে খায় ইণ্ডিয়ান স্নেক্সচ হয় বহুত বহুতে খায় দৈ চিৰা গুড় তেনেকৈ খায় কিন্তু সেইটো অসমীয়াৰ এটা জলপান যোনটো বিহুৰ সময়ত পোৱা যায় আৰু বিহুৰ সেইটো জলপানৰ অবিহনে বিহুটো আধৰুৱা আৰু সেই বিহুখিনি সেই বিহুত সেই জলপানখিনিয়ে যিটো সোৱাদ পেলায় বিহুৰ অবিহনে সেই জলপানখিনিত সেইটো আমেজ নাহে যিটো বিহুৰ সময়ত আহে আৰু বিহুত লগতে আমাৰ অসমীয়া বোৱাৰীয়ে অসমীয়া ছোৱালীয়ে তেওঁলোকে বিভিন্ন আদৰ সাদৰেৰে পিঠা পনা বনায় যোনটো বৰা চাউলেৰে পিঠা বনায় সুতুলি পিঠা যেনে আপোনাৰ সুতুলি পিঠা সুতুলি পিঠা বনায় ইডলি বনায় তেনেধৰণে বহুত পিঠা বনায় বিভিন্ন ধৰণৰ নাৰিকল পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু তেনেধৰণে পিঠা বনায় আৰু সেই পিঠাবিলাকৰ সোৱাদটো বহুত বেছি আৰু সেই সোৱাদৰ জৰিয়তে আমাৰ অসমখন অসমখন পিঠা পনাৰ বাবেও বিখ্যাত লগতে তামোল পাণৰ বি বাবেও বিখ্যাত লগতে এটা কথা ক'ব পাৰি যে আমাৰ অসমীয়া নিয়মসমূহ বহুত সুকীয়া আৰু সুকীয়া আৰু ধুনীয়া আৰু এই ধুনীয়াৰ অবিহনে আমাৰ অসমখন একেবাৰে আধৰুৱা আৰু গামোচা হৈছে আমাৰ অসমৰ একেবাৰে ওপৰৰ মান